আমি মাজুলীৰ মানুহ গতিকে পানীৰ বিষয়ে অলপ জানো কথা আৰু কেনেকুৱা জেগাত পানী মানে মানুহে শিকিব লাগে সেইটো হ'ল আপোনাৰ খুব দ জেগাত শিকিবলৈ যাব নালাগে খুব যদি দ জেগাত শিকিবলৈ যায় হয়টো মানুহজন তাৰ পৰা উঠি আহিব নোৱাৰিব খুব বাম পানীত মানে ধৰক একঁকালমান পানী হ'ব লাগে তেনেকুৱা পানী শিকিবলৈ ভাল হয় মানে আৰু এনেকৈও পাৰি শিকিব নাঁও এখনত ৰছী এডাল লগাই হাতেৰে ধৰি নাঁওখন লাহে লাহে ঠেলি তেনেকৈও শিকিব পৰা যায় আৰু যেনে কল এডাল কম পানীত কল এডাল লৈ কলডালত ধৰিও সাঁতোৰ শিকিব পৰা যায় কিন্তু বেছি সোঁতত সোঁতময় জেগাত শিকিব যাব নালাগে তাৰ পৰা বিপদ হয় আৰু কি হয় বেছি বোকা জেগাত শিকিব নালাগে বোকা জেগাত যদি সাঁতুৰটো শিকা হয় তেতিয়া কি হয় সেই বোকাত পৰা তেখেত উঠি আহিব নোৱাৰিবও পাৰে গতিকে এই বহুত সাৱধানতাৰে সাঁতোৰ শিকিব লাগে বেছি বহল জেগা যেনে নৈ নৈ জেগাটোত শিকিব নালাগে সৰু খাল চাল হ'ব লাগে অলপ বাম হ'ব লাগে তেনেকুৱা জেগাটোত শিকিবলৈ ভাল হয় আৰু তেনেকৈয়ে সাঁতোৰটো শিকি আপোনাৰ ডাঙৰ ডাঙৰ জেগাটো সাঁতোৰবিধ শিকিবলৈ যাব পাৰি সৰুৰ পৰা যদি অভ্যাসটো হয় তেতিয়া ডাঙৰ হ'লে আপোনাৰ কি হয় বেলেগ বেলেগ জেগাটো খেলিবলৈ যাবগৈ পাৰি